এটা সময়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে ক'বলৈ গ'লে মই মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লোৱা হৈছিলে হায়াৰ চেকেণ্ডেৰী এডমিশ্যন ল'বৰ সময়ত কাৰণ মই হায়াৰ চেকেণ্ডেৰীত আৰ্টছত ল'ম নে চায়েঞ্চত ল'ম নে সেইটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সেইটোৰ ওপৰত এটা সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তটো মই ঘৰৰ মানুহৰ লগতো আলোচনা কৰি আৰু দুই এজন জনা শুনা মানুহৰ লগত আলোচনা কৰি লৈছিলোঁ আৰু সেই সিদ্ধান্তটো জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰণ এইচ এছ একজামটোয়ে সকলোৰে জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সকলো সকলো লোকৰ অৰ ভিত্তিত সকলো জনা শুনা মানুহৰ ওপৰত গুৰুত্ব আ ওপৰত লগত কথা বতৰা পাতি সেই সিদ্ধান্তটো ল'ব লাগে সেই সিদ্ধান্তটো চাই চিতি ল'ব লাগে আৰু তেত সেইটোয়ে আছিলে মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সক ঘৰৰ মানুহৰ লগত আলোচনা কৰি সেইটো সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তটো লওঁতে সকলোয়ে মোক আ সকলোৱে মোক আ উৎসাহ জনাইছিল আৰু উৎসাহ জনাই কৈছিল যে এইটো চাব্জেক্ট লোৱাটো ভাল হ'ব এইটো ষ্ট্ৰীম লোৱাটো ভাল হ'ব সেইবাবে সেইটো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আছিল আৰু আগলৈও হ'ব চাগৈ এতিয়ালৈকে মোৰ জীৱনত তেনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আৰু অভিজ্ঞতা কোনো নাই সেইবাবে মোৰ জীৱনৰ এটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিলে সেইটো ঘৰৰ সকলোৰে লগত কথা বতৰা পাতি ভালদৰে এ সিদ্ধান্ত লৈ আলোচনা বিলোচনা কৰি সিদ্ধান্তটো সুকলমে লৈ পেলাই আগবাঢ়ি গৈছিলোঁ